পাঁচ হেজাৰ ছশ পঞ্চাছ সাত হাজাৰ এশ পঁচিছ বাৰ হেজাৰ ছশ সাতাইছ এক লাখ বিছ হেজাৰ নশ পঁচান্নব্বৈ দুই লাখ বিছ হেজাৰ আঠশ পঞ্চাছ